ঊনৈছশ নব্বৈ চন চৈধ্য আগষ্ট ঊনৈছশ তিৰান্নব্বৈ দহ ফেব্ৰুৱাৰী ঊনৈছশ চৌৰাশী চন তেইছ নৱেম্বৰ দুহাজাৰ বাইছ চন আঠাইছ আগষ্ট দুহাজাৰ বিছ চন দুহাজাৰ বিছ চন ষোল্ল জুলাই